সম্ৰাট অশোক এজন প্ৰাচীন ভাৰতৰ মৌৰ্য সাম্ৰাজ্যৰ শাসক আছিল তেওঁক অশোক বা মহামতী অশোক হিচাপেও জনা যায় ভাৰতৰ এজন অন্যতম শ্ৰেষ্ঠ শাসক হিচাপে প্ৰসিদ্ধ সম্ৰাট অশোকে খ্ৰীষ্টপূৰ্ব দুশ ঊনসত্তৰৰ পৰা দুশ বত্ৰিশলৈ প্ৰায় সমগ্ৰ ভাৰত উপমহাদেশতে শাসন কৰিছিল তেওঁ সামৰিক শক্তিৰ দ্বাৰা সাম্ৰাজ্য বিস্তাৰৰ জৰিয়তে বৰ্তমানৰ ভাৰতবৰ্ষৰ প্ৰায়বোৰ ঠাই নিজৰ অধীনলৈ আনিছিল তেওঁৰ সাম্ৰাজ্য প্ৰাচীন ঘোৰাচাল বেলুচিষ্টানৰ পৰা আফগানিস্তানৰ হিন্দুকোষ পৰ্বতমালা হৈ পূবে বৰ্তমানৰ অসম আৰু বাংলাদেশলৈ বিস্তৃত আছিল দক্ষিণে উত্তৰ কেৰেলা আৰু অন্ধ্ৰপ্ৰদেশলৈ আছিল তক্ষশীলা উজ্জয়িনী আৰু পাতলিপুত্ৰ নামৰ তেওঁৰ সাম্ৰাজ্য তিনিখনৰ ৰাজধানী আছিল তেওঁৰ জন্ম হৈছিল পাটনাৰ পাতলিপুত্ৰত খ্ৰীষ্টপূৰ্ব তিনিশ চাৰিত তেওঁৰ পূৰ্বসুৰী আছিল বিন্দুসাৰ আৰু উত্তৰসুৰী আছিল দশৰথ দশৰথ মৌৰ্য সম্ৰাট অশোকৰ অনুশাসন হ'ল মৌৰ্য সম্ৰাট অশোকৰ দ্বাৰা লিখোৱা কেতবোৰ নীতি নিৰ্দেশনামূলক বাণীৰ সমষ্টি সাম্ৰাজ্য়ৰ প্ৰান্তৱৰ্তী স্থানসমূহত ডাঙৰ শিলৰ ওপৰত সাম্ৰাজ্যৰ মধ্যৱৰ্তী প্ৰধান প্ৰধান স্থানসমূহত আৰু শিলাখণ্ডৰ ওপৰত প্ৰধান প্ৰধান বৌদ্ধ কেন্দ্ৰসমূহত স্তম্ভ প্ৰতিষ্ঠা কৰি স্তম্ভৰ গাত জনসাধাৰণৰ কৰণীয় আৰু পালনীয় নীতি আদৰ্শমূলক নানা কথা খোদিত কৰা লিখকৰ বাণী বা উক্তিসমূহেই হ'ল অশোকৰ অনুশাসন বা অশোকৰ প্ৰত্নলিপি কলিঙ্গ যোদ্ধৰ পৰিণামৰ পৰা অশোক এজন শাসনকৰ্তাৰ পৰা মহামতী অশোকলৈ উত্তৰণ ঘটাৰ প্ৰক্ৰিয়া আৰম্ভ হয় লক্ষাধিক লোকৰ কৰুণ মৃত্যু আৰু নিৰ্মম আঘাতৰ যন্ত্ৰনা প্ৰতক্ষ্য কৰি তেওঁৰ হৃদয় মৰ্মন্তত বেদনাৰে ক্ষত বিক্ষত হৈ পৰিল বিৰাট এক ধ্বংসৰ অনুতাপত দগ্ধ হৈ এই গ্লাণিকৰ যন্ত্ৰনাৰ পৰা মুক্তি বিচাৰি বুদ্ধ দেৱৰ পাছৰ ষষ্ঠজন ধৰ্মগুৰু উপগুপ্তৰ ওচৰত তেওঁ দীক্ষাগ্ৰহণ কৰে তেতিয়াৰ পৰা অশোকে বুদ্ধ প্ৰচাৰিত প্ৰেম আৰু কৰুণা অহিংসা আৰু মৈত্ৰেয়ীৰ ভাৱধাৰাৰে আত্মশুদ্ধিৰ বাট বিচাৰি লয় বুদ্ধ ধৰ্ম সংঘৰ একান্ত অনুগামী হৈ নিধানৰ দ্বাৰা সৰ্বমানৱৰ কল্যাণৰ চিন্তাত নিজকে প্ৰবৃত্ত কৰে তেওঁ কপিলাবস্তু কুশীনগৰ লুম্বিনি বুদ্ধগয়া আদি তীৰ্থভ্ৰমণ কৰাৰ কথা জানিব পাৰি অশোকে সাম্ৰাজ্যৰ বিভিন্ন স্থানত চৌৰাশী হাজাৰ বৌদ্ধবিহাৰ নিৰ্মাণ কৰোৱাই বুদ্ধ ধৰ্ম প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল এখন মানৱতাবাদী সমাজ গঢ়ি তুলিবৰ বাবে আনকি জীৱ জন্তুৰ বাবেও এটা প্ৰেমময় বাতাবৰণ ৰচিবৰ বাবে অশোক বদ্ধপৰিকৰ হোৱাৰ কথা তেওঁৰ শিলালিপি সমূহৰ পৰা জনা যায় সাম্ৰাজ্যৰ সাধাৰণ প্ৰজাবৃন্দক আৰু সাম্ৰাজ্যৰ দাতিকাষৰীয়া ৰাজ্য়সমূূহৰ জনসাধাৰণকো এক সৎ শুদ্ধ আৰু পৰিশিলিত জীৱনবোধেৰে পৰিচালিত কৰিবলৈ তেওঁ বিচাৰিছিল অশোকৰ উদ্দেশ্য আছিল যুদ্ধ জয়ৰ নৃসংশতাৰ ওপৰত অথবা ক্ষমতাৰ শাসনত মানৱ সমাজ প্ৰতিষ্ঠিত নহৈ নীতি আৰু ধৰ্মৰ শাসনৰ ওপৰত প্ৰতিষ্ঠিত যাতে হয় এই দৃশ্যৰ বিভিন্ন স্থানত তেওঁ অনুশাসন লিখোৱাই প্ৰজাক সেইবোৰ নিৰ্মম মানি চলিবলৈ নিৰ্দেশ দিছিল তেওঁৰ অনুশাসনৰ প্ৰকাৰ আৰু স্থানসমূহ হ'ল অশোকৰ প্ৰধান শিলালিপিসমূহৰ ভিতৰত বৃহৎ শিলানুশাসন নামে পৰিচিত লিপিসমূহ উত্তৰ পশ্চিম সীমান্তৰ হাজাৰা জিলাৰ মানচেহেৰা আৰু পেচোৱাৰৰ ওচৰত চাহ ৰাজগৰীত পশ্চিম সীমান্তৰ আৰৱ সাগৰৰ তীৰত মহাৰাষ্ট্ৰৰ থানে জিলাৰ পৰা আৰু গুজৰাটৰ কাথিয়াৱাৰাৰ অন্তৰ্গত জোনাগৰ অঞ্চলৰ গিৰ্নাৰত উত্তৰ সীমান্তৰ উত্তৰ প্ৰদেশৰ ডেৰাডুন জিলাৰ কাচিত দক্ষিণৰ অন্ধ্ৰপ্ৰদেশৰ ইয়েৰগুড়িত আৰু দক্ষিণপূৱ সীমান্তৰ বংগোপসাগৰৰ তীৰস্থ বৰ্তমানৰ উৰিষ্যাৰ পুৰি জিলাৰ ধৌলি আৰু গঞ্জাম জিলাৰ জৌগৰ পাহাৰত এই শিলালিপিসমূহ লিখোৱা হৈছিল অশোকৰ শিলালিপি বুলিলে সাধাৰণভাৱে চৈধ্যখন সৰু ডাঙৰ লিপি বা অনুশাসনৰ কথা বুজা যায় অৱশ্য়ে কলিংগৰ অনুশাসনখন কিছু ব্যতিক্ৰম মানচেহেৰা চাহবাজগৰি গিন্নৰ কালচি আদিত সম্পূৰ্ণ চৈধ্যখন অনুশাসন পোৱা গৈছে কিন্তু ধৌলি আৰু জৌগৰত এক নংৰ পৰা দহ নং পৰ্যন্ত্য আৰু চৈধ্য নং অনুশাসনসহ মুঠ এঘাৰখন অনুশাসন আছে কলিংগ ৰাজ্যত স্থাপিত কাৰণে হয়তো মাজৰ তিনিখন অনুশাসন ইয়াত লিপিবদ্ধ কৰা হোৱা নাছিল কিয়নো এই তিনিখনৰ বিশেষকৈ তেৰনম্বৰ অনুশাসন কলিংগ যুদ্ধৰ বিৱৰণ সম্ৰাটৰ হৃদয় পৰিৱৰ্তন আদিৰ কথা বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে সেয়েহে কলিংগবাসীৰ মনত যুদ্ধৰ বিভীসিকাৰ স্মৃতি পুনৰ জগাই নুতুলিবলৈকে এঘাৰ এঘাৰৰ নংৰ পৰা তেৰ নংলৈকে অনুশাসনকেইখন ইয়াত লিপিবদ্ধ নকৰি তাৰ পৰিৱৰ্তে বেলেগ দুখন অনুশাসনহে খোদিত কৰা হৈছে বেলেগ ঠাইত নথকা মাত্ৰ কলিংগ ৰাজ্যতহে খোদিত এই দুখন অনুশাসনত সকলো প্ৰজা তেওঁৰ পুত্ৰস্বৰূপ বুলি উল্লেখ কৰি ইহলোক আৰু পৰলোকত সুখ প্ৰাপ্তি কামনা কৰি কলিংগবাসীক অভয়দান তথা কল্যাণকামী মনোভাৱ পোষণ কৰি তেওঁলোকৰ মনৰ শংকা নিবাৰণৰ প্ৰয়াস কৰা হৈছে আকবৰ হৈছে মোগল সাম্ৰাজ্যৰ দ্বিতীয়জন সম্ৰাট তেওঁক মহামতী আকবৰ আৰু আকবৰৰ প্ৰথম নামেৰেও জনা যায় তেওঁ তেওঁৰ পিতৃ হুমায়ুনৰ পিছত পোন্ধৰশ ছাপন্ন খ্ৰীষ্টাব্দৰ পৰা ষোল্লশ পাঁচ খ্ৰীষ্টাব্দলৈ মোগল সাম্ৰাজ্যৰ শাসনকৰ্তা আছিল ভাৰত উপমহাদেশত তেওঁৰ সাম্ৰাজ্যৰ বিস্তাৰ আৰু ৰাজ্যৰ দখল কাৰ্য্যত বৈৰাম খান নামৰ এজন সভাসদে বিশেষ সহায় কৰিছিল সম্ৰাট আকবৰ আছিল মোগল সাম্ৰাজ্যৰ প্ৰতিস্থাপক জাহিৰোদ্দিন মহম্মদ বাবৰৰ নাতি আৰু নাচিৰুদ্দিন হুমায়ুন আৰু হামিদাবানুৰ পুত্ৰ আকবৰ ককাকৰ ফালৰ পৰা বাবৰৰ বংশ তাইমূৰ বংশৰ সৈতে আৰু মাতৃৰ ফালৰ পৰা মংগোলীয় নেতা শিংগিছ খানৰ সৈতে সম্পৰ্কিত আছিল তেওঁৰ পিতৃৰ মৃত্যুৰ পিছত মাত্ৰ ওঠৰ বছৰ বয়সতে তেওঁ ৰাজপাটত আৰোহণ কৰিছিল মোগল সম্ৰাটসকলৰ ভিতৰত আকবৰ একমাত্ৰ সম্ৰাট যিয়ে হিন্দু আৰু মুছলমান উভয়শ্ৰেণীৰ পৰা সমান মৰম আৰু সমান সন্মান লাভ কৰিছিল হিন্দু মুছলমান সম্প্ৰদায়ৰ মাজৰ দূৰত্ব হ্ৰাস কৰিবলৈ তেওঁ দিন ই ইলাহি নামৰ এটা ধৰ্ম প্ৰতিষ্ঠা কৰিছিল তেওঁ দৰবাৰ সকলো সময়তে সকলোৰে বাবে মুকলি আছিল তেওঁৰ দৰবাৰত মুছলমান মুখিয়ালতকৈ হিন্দু মুখিয়াল বেছি আছিল আকবৰে কেৱল হিন্দুসকলৰ ওপৰত জাপি দিয়া জিজিয়াকৰ বিলুপ্ত কৰাই নহয় এনে বহু অন্য কাম কৰিছিল যাৰবাবে হিন্দু আৰু মুছলমান উভয়ে তেওঁৰ প্ৰশংসাত প্ৰশংসক হৈ পৰিছিল তেওঁৰ ৰাজত্ব কালত তেওঁৰ শক্তিশালী পাঞ্চোম বংশধৰ শ্বেৰশ্বাহ চুৰিৰ আক্ৰমণ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে আৰু লগতে পাণিপথৰ দ্বিতীয় যুদ্ধ নতুনকৈ ঘোষণা কৰা হিন্দু ৰজা হেমুক পৰাস্ত কৰে দুটা দশকৰ ভিতৰত তেওঁ উত্তৰ আৰু মধ্য ভাৰতৰ প্ৰায় সকলো অঞ্চলকে এক শাসনৰ আওতালৈ আনিবলৈ সক্ষম হয় প্ৰায় সমগ্ৰ ভাৰতৰ উপমহাদেশৰ ওপৰত তেওঁৰ প্ৰভাৱ আছিল আৰু সম্ৰাট হিচাপে অঞ্চলটোৰ এক বৃহৎ অংশ শাসন কৰিছিল সম্ৰাট হিচাপে আকবৰে শক্তিশালী আৰু অসংখ্য হিন্দু ৰাজপুত ৰজাৰ সৈতে কুটনৈতিক সম্পৰ্ক গঢ়ি তুলিছিল আৰু সেই ৰাজ্যসমূহৰ পৰা বিবাহো কৰিছিল সম্ৰাট অশোকৰ অভিষেক হৈছিল পোন্ধৰশ ছাপন্ন খ্ৰীষ্টাব্দৰ চৈধ্য ফেব্ৰুৱাৰীত তেওঁৰ পূৰ্বসুৰী আছিল হুমায়ুন আৰু উত্তৰসুৰী আছিল জাহাংগীৰ দাম্পত্য সংগী আছিল ৰুকায়া চোল্টান বেগম চালিমা চুল্টান বেগম মৰিয়াম ওল জামান